অঁ হয় হয় অঁ কিমান লাগে হয় নেকি অঁ এনেই আছে আছে এটা এটা কুকুৰাই চাৰি পাঁচ কেজিৰ ওপৰত হ'ব এই মতা কুকুৰাবিলাকৰ সিমানটোৱে ৱেট আছে কিন্তু মাইকী কুকুৰাবিলাক তিনি এক কেজি তিনিশ এক কেজি চাৰিশ এনেকৈ হ'ব এটা এটা মানে হেৰিয়াত ৱেটত এতিয়া কেনেকুৱা কুকুৰা লাগে আকৌ কিমান কেনেকুৱা চাইজৰ লাগে অঁ কি কাৰণত লাগেনো ইমানকৈ অঁ অঁ

অঁ

অঁ অঁ হয় নেকি

অঁ অঁ নাই আছে থকাটো কুকুৰা বহুতেই আছে কিন্তু কেনেকুৱা কেনেকুৱা চাইজৰ লাগে কিমানটো ৱেটত লাগে এতিয়া সেইটো নিজে নিজে লৈ লৈ অঁ আছে আছে চাৰি পাঁচ কেজি ৱেটৰ কুকুৰাই আছে এতিয়া ডাঙৰ ডাঙৰো আছে ধৰি লওক মানে ওজনত সিমানটোৱে আছে এতিয়া হয়টো কটা বচা কৰিলে কিমান ওলাব সেইটো আৰু আমি গম নাপাওঁ বাৰু এতিয়া মানে ধৰি লওক ৰেট এনেই তিনিশ বিছ টকাকৈ মই দি আছোঁ লোকেল মানুহক কিন্তু মানে ধৰি লওক বেপাৰী অঁ অঁ তিনিশ বিছ টকা অঁ তিনিশ বিছ টকাকৈ দি আছোঁ আৰু মানে বাহিৰাত ধৰি লওক মানে যদি বেপাৰীয়ে মানে আউটৰ পৰা নিবলৈ আহে বাহিৰা বেপাৰীয়ে নিবলৈ আহিলে তিনিশ তিনিশ ত্ৰিছ টকা চল্লিছ টকা এনেকৈ লওঁ অঁ অঁ এনেই কিমানমান লাগিব বুলি কৈছা পোন্ধৰ বিছ কেজি অঁ নহয় এনেই ব্ৰইলাৰো আছিলে বাৰু নিও ক'লে ব্ৰইলাৰো পাৰিলাহেঁতেন যদি লোকেল লাগে লোকেল লৈ যাবা যদি ব্ৰইলাৰ লাগে কয় ব্ৰইলাৰো পালাহেঁতেন এতিয়া কোনটো কোনটো নিম বুলি ভাবিছা আৰু নে লোকেলটোৱে নিবা অঁ অঁ ধৰি লওক মানে ব্ৰইলাৰটো ব্ৰইলাৰটো আছে মানে তিনি চাৰি কেজি ওপৰত আছে এটা এটা ব্ৰইলাৰ আৰু যদি বোলে ব্ৰইলাৰ নালাগে তেতিয়া লোকেলটো নিও ক'লেও হ'ব অঁ এতিয়া কোনটো সুবিধা অঁ ঠিক আছে তুমি খালি ফোন চোন কৰি আগতীয়াকৈ খবৰ এটা দিবা কিমান কিমান অঁ ঠিক আছে ঠিক আছে হ'ব দিয়া অঁ হ'ব